হেল্ল' জমেট' হয় মোৰ অৰ্ডাৰ এটা দিবলগীয়া আছিল আপোনালোকৰ তাত এক্সোৱেলী মই মানে মোৰ ঘৰত এটা পাৰ্টিৰ এৰেঞ্জ কৰিছিলোঁ যাৰ বাবে অলপ বেছি পৰিমাণে খাদ্যৰ প্ৰয়োজন হৈছে সেই অৰ্ডাৰটি মই আপোনালোকৰ তাত দিব বিচাৰোঁ হয় হয় মোক মানে আপোনাৰ ইণ্ডিয়ান ইণ্ডিয়ান খানাটো লাগিছিল আপোনাৰ অলপ বেছি পৰিমাণে হয় হয় মই আপোনাৰ ডেলিভাৰী আপোনাৰ বাইছ তাৰিখে লাগিব আগষ্টৰ বাইছ তাৰিখে হয় আপোনাৰ দুটা বজাৰ আগতে আহি পালে হ'ল আপোনালোকে অৰ্ডাৰটো অকণ যিহেতু খাদ্যটো বেছি পৰিমাণে মই অৰ্ডাৰ দিছোঁ অকণমান ডিচকাউণ্ট কিবা এটা দিব পাৰে আপোনালোকে হয় ৰেহাই দিয়ক কিবা এটা হয় হয় ঠিক আছে বাৰু তেনেহ'লে মই সময়মতে আপোনালোকে ডেলিভাৰীটো পহোচাই দিব